গ্ৰাহকে কেনেকৈ সুৰক্ষামূলক আৰু নৈতিক হাঁহ কুকুৰা পালনৰ সমৰ্থন কৰে স্থানীয় উৎসৰ পৰা অহা জৈৱিক আৰু পিৰিয়েঞ্চ পশুজাত সামগ্ৰী বাছনি আমি স্থানীয় উৎসৰ পৰা মানে যেনেধৰণে ব্লকৰ পৰা আমাৰ লাহোৱাল ব্লকৰ অন্তৰ্গত আমি লাহোৱাল ব্লকৰ পৰা আমি স্থানীয় জৈৱিক সাৰ মানে প্ৰথমতে ধান পালোঁ ধানৰ দিনত প্ৰথম ধান যেতিয়া ৰুবৰ অৱস্থাত প্ৰথমে ধান দিলে মাটি প্ৰত্যেক বিঘা মাটিৰ অনুযায়ী পাঁচ কেজিকে তাৰ অনুযায়ী সাৰ দৰৱ যোন দৰৱ মানে আমাক দিলে সেই দৰৱবিলাক দি আমি ধান খেতি কৰিলোঁ তেনেধৰণে আমাক পশুজাত সামগ্ৰীও আমাৰ ছাগলী গৰুক ভেকচিন দিয়ে ব্লকৰ পৰা আহি যাতে বেমাৰ আজাৰ পৰা চবকা বেমাৰ ছাগলী প্ৰিপেয়াৰ বেমাৰৰ পৰা ৰোধ কৰিবৰ কাৰণে এইবিলাক ব্লকে আমাক দিয়ে ব্লকে আমাক সহায়ো কৰে আৰু আমি কিষাণ লোণ বুলি দিয়া প্ৰধানমন্ত্ৰী কিষাণ লোণ সেইটো আমি পাওঁ কাৰণ সেইকেইটা দি আমি ধুনীয়াকে আমাৰ খেতিত মানে লাগিব পাৰোঁ এই বৃত্তিৰ প্ৰতি আমাৰ লক্ষ্য ৰাখি কোনো আঁচনি মানে কিষানৰ আঁচনিখনেই আছিলে আমি এনেকুৱা ধৰণৰ মানে কি হয় আপোনাৰ হাঁহ কুকুৰা আমি বাছনি কৰি চৰকাৰী আঁচনিসমূহৰ পৰা আমি বহুত কিবা কিবি পাইছোঁ বহুত কিবাকিবি পাইছোঁ মানে হাঁহ কুকুৰাৰো ব্লকৰ পৰা আমাক ভেকচিন দিয়ে আমি কৃষকসকলক সহায় কৰোঁ কৃষকসকলৰ আমাৰ সহায়ো হয় তেনেধৰণে আমি গ্ৰাহকক আমি সুৰক্ষামূলক ভাৱে হাঁহ কুকুৰা পালনক সমৰ্থন কৰিব পাৰে হাঁহ কুকুৰা পালন কৰিবলে আমি যেনেধৰণে গঁৰাল সাজিলে ওখ ঠাইত তাৰপিছত ৰ'দ ঘাই হ'ব লাগিব আপোনাৰ ভেকচিন কৰিব লাগিব আমি যেতিয়া মানে জন্মৰ পৰা সাতদিনৰ ভিতৰত আমি ভালকে আপোনাৰ বৰ্ডিং দিব লাগিব লাইটৰ পোহৰত সাতদিন ৰাখিব লাগিব তাত আমি যেনেধৰণে আপোনাৰ ব্ৰইলাৰ দানা খুঁদ চাউল তলত ভুচি বা আৰু আপোনাৰ পতান ধান এইবিলাক পাৰি দিব লাগিব যাতে সিহঁতি ঠাণ্ডা নাপায়

আৰু স্থানীয় উৎসৰ পৰা অহা জৈৱিক আৰু সামগ্ৰীবিলাক বাছনি কৰাৰ আৰু কৃষকসকলক সহায় কৰা কৃষকসকলক আমিটো নানা ধৰণে আপোনালোকে সহায় কৰিছে আপোনাৰ খৰালি কালতো দিব শাক পাচলি যেনেকে আলু দিয়ে আপোনাৰ মটৰ দিয়ে বাদাম দিয়ে এইবিলাক আমি খুব ভালকে মাটি চহ কৰিব লাগিব চহ কৰি আপোনাৰ সাৰ দিব লাগিব সাৰ দি আপোনাৰ ভালকে মাটিখিনি মিহি কৰিব লাগিব মিহি কৰি আমি কিমান বিঘা মাটিত কিমানটো দৰৱ ব্যৱহাৰ কৰিব লাগিব কিমানখিনি আমি শস্য তাত মানে দিব লাগিব বীজ সিঁচিব লাগিব তাৰ ওপৰত আমাক খুব ধ্যান দিব লাগিব ধ্যান দি আমি খুব পানী যোগান ধৰিব লাগে তেনেধৰণে মানে আমাক চৰকাৰী ৰাজহুৱা স্থানৰ পৰা খুব সহায় সহযোগিতা দিয়ে আপোনাৰ ধানৰ দিনতো ধান প্ৰত্যেক মই ক'লোৱেই যে এবিঘা মাটিত পাঁচ কেজি ধান দিয়ে সেই সময়তে আমি মানে কেইবা মাটি চহ কৰাৰ পিছত ধানখিনি যেতিয়া মানে প্ৰথমতে কঠীয়া পাৰোঁ কঠীয়া পাৰি কঠীয়া যেতিয়া একমাহ তিনটা পক্ষ লাগে তিনিটা পক্ষত আমাৰ কঠীয়া ডাঙৰ হয় কঠীয়া যেতিয়া মেচিয়ৰ হয় তেতিয়া কি হয় আমি ৰুব পাৰোঁ আমি ধুনীয়াকে গোবৰ মাটি দি গোবৰ সাৰ প্ৰয়োগ কৰোঁ আপোনাৰ জৈৱিক সাৰ আকৌ ৰাসায়নিক সাৰো দিয়ে আমাক ব্লকৰ ফালৰ পৰা আমি ৰাসায়নিক সাৰ খুব কম পৰিমাণে ব্যৱহাৰ কৰোঁ খৰালি খেতিত অলপ কৰা হয় তাৰপিছত আমাৰ পানীটো ধুনীয়া থাকেই ধুনীয়াকে আমি খৰালি বাৰিষাৰ খেতিটো ধান খেতিটো কৰোঁ আমি নিজে ৰুই মেলি ধুনীয়াকে কৰোঁ খৰালি খেতিও ঠিক তেনেধৰণৰ আলু কৰিলেতো আপোনাৰ প্ৰথমতে পাতি হিচাপত কৰিব লাগিব তাৰপিছত আলু যেতিয়া মানে পোখা মেলে বা সৰু সৰু পাত ওলায় তাৰপিছত ছাইডে ছাইডে মাটিত চহাই দিব লাগে তাৰ ওপৰত আমাৰ ব্ৰয়িঙৰ ব্যৱস্থা বৰ্তমানে নাই কিন্তু ব্ৰয়িঙৰ ব্যৱস্থা কৰিলে আমাৰ সুবিধা হয় এইবিলাক আঁচনি আমাৰ কিছু ক্ষেত্ৰত প্ৰয়োজন আছে মানে ব্ৰয়িঙৰ পানীৰ আমাৰ অসুবিধা হয় খেতি কৰিবলে এটা ৱাটাৰ চাপ্লাই আছে কিন্তু গাঁওখনৰ ভিতৰত মানে বহু আমাৰ বকুল মাাজগাঁও যথেষ্ট দূৰত আছে গাঁওখনো ডাঙৰ এটা ৱাটাৰ ছাপ্লাই মানে পানী যোগানটো ধৰিছে কিন্তু কেতিয়াবা পাইপ ক'ৰবাত মানে ভাঙি গৈছে পাইপ মেৰামতি কৰা ক'বাত থাকি গৈছে এনেকুৱা ধৰণৰ কথা মানে অকল পানী যোগানটো ধৰিবই লাগিব খৰালি দিনত আলু হওক মটৰ তাৰপিছত আপোনাৰ লাই খৰালি দিনত যি যি হয় ব্লকৰ পৰা সেইবিলাক বীজবিলাক দিয়ে আমি ধুনীয়াকে সৰিয়হ সৰিয়হ খেতিও কৰোঁ খুব মাটিটো চহ কৰি মাটিটো চহ কৰি গোবৰ সাৰ কেঁচু সাৰ আৰু ছাগলী গোবৰ দি কিনি মাটিটো চহ কৰি সকলো ফালৰ পৰা একদম চহ কৰি কিনি দিওঁ মানে ধুনীয়াকে তেতিয়া আমাৰ সৰিয়হৰ একদম ধুনীয়া পোখা মেলিব লাই শাকো তেনেকুৱা ধৰণৰ মূলা কবি কবিতটো খুব সাৰ প্ৰয়োগ কৰা হয় জলকীয়া বিলাহী বিলাহীটো তেনেকুৱা ধৰণৰ খুব পানী লাগে পানীৰে আঁচনি আছে আৰু এই বৃত্তিটো অধিক ভাল আৰু সহজ কৰি তুলিবলৈ আমি খুব পানী সাৰ আৰু মাটিডোখৰ খুব ভাল হ'ব লাগিব ৰ'দ ঘাই মাটি হ'ব লাগিব তেতিয়া আমি মানে খেতিৰ বিশেষকৈ মই খেতিৰ কথা কৈছোঁ মই খেতি কৰি নিজেও ভাল পাওঁ এই বৃত্তিটো বৃত্তি বেছি সহজ কৰিবলৈ মানে দাবী আছে আৰু হাঁহ কুকুৰা বা পশুজাত সামগ্ৰী হাঁহ কুকুৰা মই যেতিয়ালৈকে পুহোঁ পুহিছোৱেই মই নিজে গম পাওঁ হাঁহ কুকুৰা পুহি যেতিয়া আমি বৃত্তিটো সহজ কৰিব তুলিব লাগিব এক নম্বৰ কথা আপোনাৰ গঁৰালটো ভাল জেগাত লাগিব আমাক ওখ ঠাই ৰ'দ ঘাই ঠাই যাতে আপোনাৰ মানে সকলো ফালৰ পৰা বতাহ চলাচল কৰিব পাৰে আৰু ৰাতি হ'লে যাতে আমি গৰমটো মানে ৰাখিব পাৰোঁ তাত লাইটৰ কানেকশ্যন কৰিব লাগিব আৰু মানে চাৰিওকাষে আমি টিৰপাল বা কিবা নেট পেলাই দি যাতে বাহিৰৰ হিমটো এতিয়া বিশেষৈ ঠাণ্ডা দিন সেইকাৰণ ঠাণ্ড দিনত যাতে হিমটো মানে সিহঁতি মানে সহ্য কৰিবলে অকমান কষ্ট হয় ঠাণ্ডাটো কিন্তু চাৰিওফালে মানে আমি প্ৰটেকশ্যন কৰি মানে ঢাকে ঢাক দিয়া হয় আৰু গঁৰালটো খুব চাফ চিকুণ কৰি ব্লিচিং পাউডাৰ পটাচ পানী ইত্যাদি আদিৰে গঁৰালটো চাফ চিকুণ কৰা হয় আৰু মানে যেতিয়া আমি গঁৰালটো চাফ চিকুণ কৰিম তাৰপা ৰাতি যোনবিলাক কাপোৰ পাৰিম সেইবিলাক বাহিৰলে আঁতৰাই দিয়া হয় হা মই ছাগলীৰ ক্ষেত্ৰতো মোৰ নিজৰে ছাগলী আছে মোৰ ছাগলীৰ ক্ষেত্ৰতো তেনেকুৱা একেধৰণৰে কথা ছাগলীকো মই গঁৰালটো খুব পৰিষ্কাৰ চাংঘৰ দিওঁ চাংঘৰ দি আপোনাৰ তাত কিন্তু লাইটৰ ব্যৱস্থা কৰা নাই মই এতিয়ালৈকে আপোনাৰ ওখ হয় তাৰপিছত আপোনাৰ বাৰিষা দিনত অলপ কষ্ট হয় মানে বেলেগকে আপোনাৰ মই পাত দিয়াৰ ব্যৱস্থা কৰোঁ বাৰু যেতিয়া বৰষুণ দিয়ে পথাৰত চৰিব যাব নোৱাৰে ছাগলীয়ে বৰষুণ সহ্য কৰিব নোৱাৰে গৰুৰ নিচিনা তেনেধৰণে এতিয়া ছাগলীকিটা যেতিয়া মই ৰাখোঁ সকলো ফালৰ পৰা যাতে মানে মানে ভালকে থাকে আৰু ছাগলীকো মই ভেকচিন দি থাকোঁ মানে ব্লকৰ লগত মই যোগাযোগ কৰোঁ তেনেধৰণৰ কথা যেতিয়া সকলো ফালৰ পৰা মই বস্তুবিলাক মানে কৰিছোঁ উন্নত কৰিবলৈ মোক আৰু বৃত্তিটোক সহজ কৰিবলৈ চৰকাৰী কিছুমান আঁচনি দিব লাগে সেই সেইবিলাক আঁচনি কৰিলেহে মানে হ'ব তেতিয়াহে